এজন পৰ্যটকে আমাৰ ঠাইত বা ওচৰৰ কেইখনমান পৰ্যটনৰ ঠাই চাবলৈ প্ৰায় পাঁচ হাজাৰ টকাৰ পৰা বিছ হাজাৰমান টকা খৰচ কৰিব লাগিব